জলবায়ুৰ পৰিৱর্তনে সমগ্ৰ বিশ্বৰ কাৰণে এটা ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে তাৰোপৰিও আমাৰ ঘৰৰ ওচৰত যিটো খৰাং পৰিছে এতিয়া তাৰ ওপৰত ধূলি মানুহৰ মানে উশাহ নিশাহ লোৱাত মানে কষ্ট হৈছে আৰু বৰষুণ হ'লে বৰষুণ ধাৰাষাৰ বৰষুণ বৰষুণ নিদিলে খৰাং আৰু হঠাৎ অহা দুই এজাক ধুমুহাই মানুহৰ গছ গছনি ঘৰৰ মুধচ চব উৰাই লৈ যায় গতি আগতেই যেতিয়া আপোনাৰ জ জলবায়ু পৰিবৰ্তনৰ বিশেষ প্ৰভাৱ পৰা নাছিল তেতিয়া বতৰ বতৰ বতৰবিলাক অলপ প্ৰেডিক্টেবুল আছিল যেনে ধৰক গৰম পৰিলে গৰম ঠাণ্ডাত ঠাণ্ডা পৰে বা বাৰিষা কালত বৰষুণ দিয়ে কিন্তু এতিয়া যেতিয়া আপোনাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে তেতিয়া গৰমটো দিনে দিনে বাঢ়ি গৈছে আৰু ঠাণ্ডাৰ দিনবিলাক কমি গৈছে বৰষুণৰ কোনো মানে বৰষুণ কেতিয়াবা দিয়ে নিদিলে বহুদিন নিদিয়ে দিলে অতিপাত দিয়ে আৰু ধুমুহা দুই এজাক হঠাৎ আহি যায় সেইটো কাৰণে বহুত মানুহৰ প্ৰব্লেম হয় কৃষি কৃষকসকলৰ কাৰণে বিশেষ সমস্যা বহুত হৈ যায় তাত আপোনাৰ শস্যবিলাক ধ্বংস হৈ যায় গতিকে এইটো জলবায়ুৰ পৰিবৰ্তনটো যদি আমি মানুহবিলাকে যদি কনট্ৰ'ল কৰিব নোৱাৰে মানে ভাল ভাল মেজাৰ্ছ উঠাই যেনে ধৰক গছ ৰুব লাগে প্ৰদূষণ কমাব লাগে এইবিলাক যদি আমি নিজে কাম আৰম্ভ নকৰোঁ ভৱিষ্যতলৈ আৰু দিগদাৰ হ'ব আৰু বিশেষকৈ কৃষক কৃষকবিলাকৰ কাৰণেটো বহুত ডাঙৰ সমস্যা হয় তেখেতসকলৰ বছৰি বছৰি যোনটো আপোনাৰ খেতিবিলাকৰ ল'ছ হয় সেইটোতো আৰু কোনেও পূৰা কৰিব নোৱাৰে